হেল্ল' অঁ মনোজ দোকানী নি বাৰু অঁ আপুনি এতিয়া ক'ত দোকানতে আছেনে কি বাৰু অঁ আপোনাৰ পৰা মই আজি দুদিন হ'ল মোবাইল এটা আনিছিলোঁ অঁ বিছ হেজাৰ দি পেলাই ভিভ' মোবাইল এটা কিন্তু মোবাইলটো আনি এদিনহে চলিলে ভিভ' কোম্পানী অঁ তাকে মোবাইলটো এদিনহে চলিলে তাৰপৰা হা নহয় প্ৰথম দিনাখন দোকানী তাতে চাই দিলে আপোনালোকৰ দোকানতে এজন মানুহে তাৰপৰা মোবাইলটো ঘৰলৈ আনিলোঁ মই ঘৰলৈ আনি চিম তিম লগাই ক্লিয়াৰ কৰি মই চাইছো ফোনটোচোন নহয় চেঞ্চ কৰি দিম মানে মই চাওক আপোনালোক ইমান দাম দি পেলাই পইচা দি পেলাই মোবাইলটো আনিছোঁ আপোনালোকে মোবাইলটোতো চাই পেলাই দিব লাগেনে নাই আপুনি নাছিলে নে আছিলে মই নেজানোঁ কিন্তু আপোনালোক তাতে এই খীন মীনকৈ এই ক'লাকৈ ল'ৰা এটা আছিলে সি মোবাইলটো মই তাক ভালকৈ কৈছোঁ যে ভালটো ইমান দাম দি মোবাইলটো নিছোঁ ল'ৰাটোক লাগে ল'ৰাটো পৰীক্ষা আছে সোনকালে আপুনি মোবাইলটো ভালকৈ চাই দিয়া নাই মোবাইলটো আনিয়ে ইয়াত অন কৰিব পৰা নাই মই মোবাইলটো সেইটো মই নাজানো এতিয়া আপোনালোকে মোক কি মই বাৰে বাৰে গৈ থাকিম আপোনালোকে মোক কি গাড়ী ভাড়া দি থাকিব নেকি আপোনালোকে চেক কৰি দিম মানে মোৰ এতিয়া যাবলৈ আজি সময় নাই মোক এতিয়া লাগে মোবাইলটো আপুনিয়ে নহ'লে পাৰে যদি আহি যাবচোন হেৎ নহ'লে আপোনলোকে মোক পইচাই ঘূৰাই দিব মই আপোনালোকক ইমান দাম দি পেলাই পইচা মোবাইলটো আনিছোঁ ত' আপোনালোকে যদি মোবাইলটো মই বেয়াই হৈ থাকে মই দছবাৰ ঘূৰাবলৈকে যাব লগা হয় তে এতিয়া কি মই পইচাকে আপোনালোকে ঘূৰাই দিব মোক আপোনালোকৰ দোকানৰ মোবাইল নালাগে ফটোৱা দোকানৰ মোবাইল তেতিয়াহ'লে কি কৰিম মই এতিয়া মোবাইলটো মোবাইল চেক কৰি দিয়া নাই ওপৰেঞ্চি আপোনালোকে গাড়ী ভাড়াটো দিব লাগিব মই তেতিয়াহে যাম নহ'লে আপুনি নিজে আহি মোবাইল বদলাই দিয়কহি সেইটো কেনেকৈ আপুনি ক'লে হ'ব আপোনালোক ইমান সেই ভাইটিটোক কৈছোৱেই মই মোবাইলটো যে মই ইমান নপঢ়া ন নজনা মানুহ মোবাইলটো ভালকৈ চাই দে বুলি সি চাই দিয়া নাই কেলৈ চাই দিব লাগে নহয় মোবাইলটো অঁ ঠিক আছে মই মই ল'ৰাটোকে পঠিয়াই দিম মোবাইলটো দি পেলাই যদি এইবাৰ বেয়া হয় আকৌ চাব মই একদম দোকানৰ বস্তু চস্তু ভাঙি থৈ আহিম আৰু মোক পইচাও ৰিটাৰ্ণ লাগিব হ'ব দিয়ক এতিয়া